হেল্ল' অঁ ভাইটি হেৰি কথা এটা হ'লনে মোৰ ওচৰত তোমাৰ কেছ নহ'ব তোমাৰ ওচৰত গুগল পে' ফোনপে' হ'বনে অঁ দিয়া মই গুগল পে' ফোনপে' কৰি দিছোঁ হ'ব অঁ